ভাইটি ফল মূলৰ ভাইটিটো নে

অঁ হেৰি আক আগৰ ফল মূলখিনি শেষ হ'ল নহয় অঁ লাগিছিলে আক হেৰি কল অঁ কোৱা হয় অঁ অঁ যিকেইটা আছে সেয়া দিবা আৰু কল দিবা তোমাৰ ওচৰত যিকেইটা আছে দিবা আৰু কল অঁ

ঘৰত দি যাবা দি পইচাটো লৈ যাবা সোমাই অঁ লৈ আহি লৈ যাবা